দৈনিক জীৱনত মানুহৰ বিদ্যুৎ অবিহনে অচল হৈ যায় বিদ্যুতৰ পৰা মানুহৰ বহুত সুবিধা হয় কিন্তু বিদ্যুৎ ভালকে কাৰেণ্ট ভালকে ওৱেৰিং চোৱেৰিং নকৰিলে মানুহৰ বহুত ধৰণৰ বিপদ হ'ব পাৰে কেতিয়াবা কাৰেণ্ট লাগি মানুহ দূৰত চিটিকি পৰে কেতিয়াবা মৃত্যু পৰ্যন্ত হ'ব পাৰে সেইকাৰণে ভালকে প্ৰথমতে বিদ্যুৎ ঘৰত লগাওঁতে ভালকে লগাব লাগে ভাল মেকানিকৰ দ্বাৰা লগাব লাগে ইলেকট্ৰিচিয়ানৰ দ্বাৰা লগাব লাগে প্ৰথমতে আৰু ভালকে আৰ্থিং কৰিব লাগে তেতিয়া অলপ বিপদ মানুহৰ অলপ কম হয়